বিভিন্ন ধৰণৰ ধৰ্মীয় প্ৰথা যেনে ৰংগোলী বনোৱা সূৰ্যক জল অৰ্পণ কৰা ইত্যাদি ইত্যাদি বিভিন্ন ধৰ্ম বিভিন্ন জাতি উপজাতিৰ মাজত বিভিন্ন নিয়ম প্ৰচলিত আছে ইয়াৰ মাজত বিভিন্ন বিভেদন নিয়মো আছে বিকজ কাৰণ আমি সকলো হিন্দু ধৰ্মৰ মানুহ যদিও ঠাইভেদে ইয়াৰ নিয়মবোৰ বেলেগ বেলেগ আৰু যদি আমি ৰংগোলী বনোৱাৰ কথা কওঁ আচলতে আমাৰ সমাজত বিশেষকৈ আমাৰ অসমীয়া সমাজত ৰংগোলী প্ৰথা তেনেকৈ প্ৰচলিত নাই আচলতে ৰংগোলী প্ৰথাটো আচলতে বাহিৰৰ পৰা অহা এটা সংস্কৃতি বিভিন্ন ধৰণৰ ৰং ধৰক যিকোনো ধৰক উৎসৱ কিছুমানত দিয়াটো বাকী সূৰ্যক জল অৰ্পণ কৰাটোও এটা নিয়ম আছে ঠাইভেদে মানুহে কৰে কাৰণ সূৰ্যদেৱতাক যিহেতু যিয়ে আমাক পোহৰ তাপ জিয়াই থাকিবলৈ শক্তি প্ৰদান কৰে তেওঁৰ উপাসনা কৰাটো এটা নিয়ম চলি আহিছে পবিত্ৰ সূতা পিন্ধা এইটো আমাৰ নিয়ম আছে বিশেষকৈ দূৰ্গা পূজা বা যিকোনো কালি পূজাই হওক বা আপোনাৰ জগতধাত্ৰী পূজা হওক পূজাৰ শেষৰ দিনা এনেকৈ বিভিন্ন ৰঙৰ আপোনাৰ ৰঙা হালধীয়া ইত্যাদি ৰঙৰ হাতত সূতা পিন্ধা নিয়ম আছে মন্দিৰলৈ পূজা কৰিবলৈ যোৱাৰো নিয়ম আছে বাকী মুছলমান ধৰ্মাৱলম্বী লোকসকলে দৰগাহলৈ যায় তেওঁলোকৰ এটা মাহ থাকে যিটো মাহত ৰোজা ৰাখে আৰু অন্যান্য বহুতো প্ৰথা আছে যিয়ে আমাৰ সংস্কৃতিক আচলতে বৈশিষ্ট্যপূৰ্ণ সংস্কৃতিৰূপে প্ৰতিষ্ঠিত কৰি আহিছে আৰু ইয়াৰ বৰ্তমান সময়ত যথেষ্ট গুৰুত্ব আছে